পাকঘৰততো প্ৰথমৰ পৰাই সব সামগ্ৰীয়ে মানে ষ্টাৰ্টটো পাকঘৰৰ সামগ্ৰীৰেই হয় ৰাতিপুৱা উঠাৰ লগে লগে কেটলিত গৰম পানী কৰা যায় সেই ৰাতিপুৱাৰ আৰম্ভণিটো গৰম পানীৰে কৰা যায় তাৰ উপৰি ভাত ৰান্ধোঁতে আগতে যদিও মানুহে হান্দিত ব্যৱহাৰ কৰিছিলে এতিয়া মানে সহজৰ কাৰণে প্ৰেচাৰ কুকাৰ ব্যৱহাৰ কৰা যায় বা চ'চপেন আদি ব্যৱহাৰ কৰা যায় তাৰ উপৰি আৰু আলহী দুলহী আহিলে মানে কাঁহৰ কাহীত দিলে অলপ বেছি মানে ভাল লাগে সেইকাৰণে কাঁহৰ কাহীয়েই ইউচ কৰোঁ মানে ব্যৱহাৰ কৰোঁ আমি তাৰ উপৰি বানবাটি বানবাটিত মানে ভগবানক যদি কিবা এটা দিয়া যায় মানে প্ৰসাদ হিচাপত বা এই গাখীৰ বা কিবা দিব লাগে তেতিয়া সেই মই বানবাটিয়েই ব্যৱহাৰ কৰোঁ আৰু ইমান গৰম গৰমত মানে ফেনে যেতিয়া কাম নকৰে তেতিয়া মাটিৰ কলহো মই এটা ব্যৱহাৰ কৰোঁ মাটিৰ কলহত পানী থ'লে আমাৰ আইতাহঁতে কৈছিল মানে ঠাণ্ডা হৈ থাকে সেইটো ব্যৱহাৰ কৰি পেলাই মই ঠাণ্ডা পানী মানে খাওঁ যিটো ফ্ৰীজৰ পানীয়েও কাম নকৰে মানে ঠাণ্ডা পানীটোৱে মানে দেহ মন শীতল কৰি দিয়ে কলহৰ পানীটোৱে সেয়ে মই কলহৰ পানী বৰ্তমানেও ব্যৱহাৰ কৰোঁ